যেতিয়া মানুহৰ ডায়েৰিয়া হয় তেতিয়া কিছুমান ডাক্টৰৰ উপৰিও ঘৰুৱা ব্যৱস্থাও আছে যেনে চৰ্বত এটা ঘৰতে তৈয়াৰ কৰিব পাৰি নিমখ চেনি নেমু ৰস এনেকৈ আতি পেলাই যথেষ্ট পৰিমাণে পানীও খোৱাব পাৰি আৰু তাৰ উপৰিও কিছুমান বন গছো আছে আপোনাৰ ধৰি লওক যেনে মধুৰি গছৰ পাত কোমল পাতটো মোহাৰি পেলাই মৌৰে খোৱাই দিলেও ডায়েৰিয়া অলপ ভাল হোৱা দেখা যায় সেনেকুৱা কিছুমান আৰু ঘৰৰ ইটো সিটো বস্তু যেনে কাচকল এনেকুৱা খাদ্যৰ কিছুমান কথা থাকে মানে দালি দোলাও খালে অলপ চাই চিতি তাৰমানে নিজৰ ঘৰুৱা বস্তুটো তেল অলপ কমাই খাব লাগে বইলটো খাব লাগে তেতিয়া আপোনাৰ ডায়েৰিয়া অলপ সোনকালে হেৰি হয় নিজৰ ঘৰত ভাল নাপালেও ডাক্টৰৰ পৰামৰ্শ লোৱাটো দৰকাৰ তথাপিতো আমি ঘৰত আমি নিজৰ ব্যৱস্থাটো আমি নিজেই কৰিব পাৰোঁ